হেল্ল' তুমি যদি গুৱাহাটীত আছা মোক জনোৱাচোন ইয়াতে জুম কাৰৰ সুবিধা আৰু জুম কাৰ চলোৱা চালকসমূহৰ ৰেটিঙচ আৰু ৰিভিউ কেনেকুৱা আৰু ক'ত ক'ত যাব পাৰি ওচৰে পাজৰে